মোৰ প্ৰিয় কিতাপ বুলি ক'বলৈ গলে বহুতখিনি কিতাপেই আছে তাৰে ভিতৰত মই অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চন আৰু ৰূপম দত্তৰ লাইফ অফ এ ডাইভাৰ তাৰপা ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে ৰীতা চৌধুৰীৰ মাকাম ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰী ফণীন্দ্ৰকুমাৰ দেৱ চৌধুৰীৰ অনুৰাধাৰ দেশ অনুৰাধা শৰ্মা পূজাৰীৰ মেৰেং তাপা য়েছে দৰজে ঠংচিৰ মৌন ওঁঠ মুখৰ হৃদয় অনুৰাধা শৰ্মা পূজাৰীৰ চাহেবপুৰাৰ বৰষুণ আৰু ৰীতা চৌধুৰীৰ দেউলাংখাই ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ অনুৰাধা শৰ্মা পূজাৰীৰ আকৌ নীল প্ৰজাপতি হেৰুৱা দিগন্তৰ মায়া মহিম বৰাৰ ফণী তালুকদাৰৰ পৃথিৱীৰ প্ৰেম উমাকান্ত শৰ্মাৰ ৰঙা ৰঙা তেজ কৈলাশ শৰ্মাৰ অনামী নাগিনী আও যোগেচ চন্দ্ৰ কলিতাৰ জীৱন অন্বেষৰ বাটত এইকেইখন কিতাপ ভাল পাওঁ আৰু ইয়াৰ উপৰিও মই হেমন্ত ডেকাৰ ইস্পকেন ইংলিছৰ কিতাপখনো বহুত বেছিয়ে ভাল পাওঁ কিয়নো সেইখন ইমান ধুনীয়াকৈ লেখা আছে যে বহুত নজনা কথা আমি যিখিনি ইংৰাজীত ক'ব নোৱাৰো বা কোৱাৰ আমাৰ যিটো ভয় থাকে মানসিকভাৱে কেতিয়াবা মানে প্ৰস্তুত হ'ব লাগে সেইখিনি বিষয়ো তাত লেখা আছে মুঠৰ ওপৰত ইংৰাজী কোৱাৰ বাবে আগ্ৰহী প্ৰতিগৰাকী ব্যক্তিৰ বাবে এই গ্ৰন্থখন মূল্যৱান ইয়াৰোপৰিও মই যোগৰ সৈতে জড়িত যেতিয়া মই যোগবিজ্ঞান পৰিচয় বলিনাৰায়ণ ফুকনৰ সেই কিতাপখনো মোৰ পঢ়ি ভাল লাগে আৰু ইয়াৰোপৰি মোৰ উপন্যাস ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰী উপন্যাসখন ভাল লাগে মিৰিজীয়ৰী উপন্যাসখন এটা মিছিং ডেকা গাভৰুৰ কাহিনী তাত সন্নিৱিষ্ট আছে সেই উপন্যাসখনত মানে এনেকে লেখা আছে যে শৈশৱ কালটোত কালৰ পৰাই মানে জংকী আৰু পানৈ দুয়োজনেই একেলগতে ডাঙৰ হৈছিলে ডাঙৰ হোৱাৰ পিছত হেতি প্ৰেমত পৰে প্ৰেমত পৰাৰ পিছত বিয়া পাতিবলৈ মন কৰে কিন্তু জংকী লে মাক দোউতাকো দিব বিচৰা নাছিলে পানেক তেতিয়া তেওঁলোকে বিয়া হেৰি তেওঁৰ গাঁৱৰে ডেকা কুমুদৰ লগত পানৈৰ বিয়া ঠিক কৰিছিলে তেতিয়া জংকী আন এখন জংকী আন এখন গাঁৱত আছিলে পানৈ আন এখন গাঁৱতে আছিলে এতিয়া বিয়াৰ কথা গম পাই জংকীয়ে পানৈক পলুৱাই পলুৱাই নিছিলে কিন্তু সিহঁতে ধৰা পৰে আৰু তেতিয়া নিজৰ মাক বাপেকে পানৈৰ মাক বাপেকে আহি তেওঁলোকক লৈ আহিছিলে ঘৰলে তাৰপিছত এই গাঁৱৰে ডেকা কুমুদলৈ জোৰকৈ বিয়া দিবলৈ তেওঁক সিদ্ধান্ত লৈছিলে সেই কথা শুনি পায়ে পানেই ঘৰৰ পৰা আকৌ পলাই গুচি যায় সোধ পোছ কৰাত তেওঁলোকে গম পালে যে কিন্তু জংকী এইবাৰ জংকী লগত পানেই পলাই যোৱা নাছিল এতিয়া জংকীয়ে পানৈক আকৌ বিচাৰি যায় তেতিয়া হেৰি বাটতে তাক পৰ্বতীয়া গাচীম মিৰিয়ে ধৰি সিহঁতৰ গাঁৱলৈ আকৌ লৈ যায় তাত চাকৰ খাতিবলৈ লগায় পাছত এই গাঁৱলেকে পানেইক আকৌ মিৰিবোৰে ধৰি আনে দুয়োটাই এদিন পলাবলৈ চেষ্টা কৰোঁতে আকৌ ধৰা পৰে তেতিয়া গাওঁৰ বিচাৰত সিহঁতক চুৰ বুলি সিদ্ধান্ত দিয়ে আৰু সোবণশিৰি নৈত সিহঁতক পেলাই দিয়ে মৃত্যুদণ্ড দিয়ে পাছত পানৈৰ মাকহঁতে সিহঁতৰ মৃতদেহ দুটা নৈত উপঙি থকা পায় আৰু সকলোৱে নিজৰ কৰ্মৰ প্ৰতি অনুতাপ কৰে এতিয়া যদি টি ভি অনুস্থান চলচিত্ৰৰ বিষয়ে যদি ক'বলৈ যাওঁ তেতিয়া মই বেহৰবাৰী আউটপষ্ট নিউজ লাইভ কপিল শৰ্মা শ্ব' ডান্স ইণ্ডিয়া ডান্স ডিছক'ভাৰী কুমকুম ভাগ্য ৰেঙণী ৰং এইকেইটা চেনেল মোৰ ভাল লাগে বেহৰবাৰী আউটপোষ্টৰ কাহিনীবোৰ বিৰাটেই ভাল লাগে কাৰণ তাত যিবোৰ ঘটনা আমাৰ বৰ্তমান সময়ত ঘটি থাকে সেইবোৰ সেইবোৰ ঘটনাকে দেখুৱায় আও নিউজ লাইভৰ আমি বহুত দেশ বিদেশৰ নিউজভোৰ পাওঁ এতিয়া কপিল শৰ্মা শ্ব'টো তাত বহুত হাস্যৰসাত্মক এইটো দুখ লাগি থাকিলেও হাঁহি উঠি যায় এনিয়া ডান্স ইণ্ডিয়া ডান্সত ডান্সত ইমান সৰু লৰা ছোৱালীবোৰ ইমান ধুনীয়া প্ৰতিভা মোৰো ডান্স কৰি ভাল লাগে মোৰ বিশেষকে সেইটো শ্ব' মই চাওঁৱে সদায় এতিয়া ডিছক'ভাৰী চেনেলবোৰত ডিছক'ভাৰী চেনেলত আমি জীৱ জন্তুবোৰ দেখা পাওঁ তাত যিবোৰ জীৱ জন্তু আজিলেকে আমি দেখিয়ে পোৱা নাই তেনেকুৱা ধৰণৰ আকৌ হেৰি চিনেমা বুলি ক'বলৈ গ'লে ৰঘুপতি ত্ৰিপ'ল আৰ বাহুবলী কাঞ্চনজংঘা এইকেইখন চিনেমা বিৰাত ভাল লাগে ৰঘুপতি ফ্লিমখনতো নোচোৱা মানুহ নাইয়ে ছাগে সেইখন বহুত এখন ভাল ফিল্ম হয় তাৰ কাহিনীটো বহুত ধুনীয়া এয়া এইখিনিয়ে মোৰ ভাল লগা কিতাপ চলচিত্ৰ আৰু টি ভি অনুষ্ঠানসমূহ